হেল্লো অঁ অঁ অঁ হয় অঁ অঁ কোৱা বাৰু অঁ কাঠফুলা খেতি ন কিবা কামত প্ৰয়োজন হৈছিলেনে নে কলেজৰ পৰা কিবা দিছে নেকি অঁ অঁ সেইটো কথা এনেই কাঠফুলাটো দেখিছা ছাগৈ অঁ এই ধানখেতি কৰে যে ধান খেৰ ওলাই যে সেনেকুৱা আনি পথাৰৰ পৰা আনি সমান সমানকৈ ঘৰত আনি কাটি কিনে কিবা লৈ মেলি মানে বইল কৰিব লাগিব বইল কৰা হোৱাৰ পাছত অকণমান এই ধৰি লোৱা ঠাণ্ডা হ'বলৈ দিলা ঠাণ্ডা হ'ব দিয়া পাছত তাতে তুমি মানে গুটিখিনি সিঁচি দিলা তাত তুমি গুটিখিনি সিঁচি দিলা সিঁচি দিয়া পাছত ধুনীয়াকৈ ভাগ ভাগ হৈ কিনে পলিথিনত ওলোমাই দিলা য'ত হ'লেও ওলোমালেও হ'ব মানে ওলোমাই দিয়া পিছত দুদিন তিনিদিনৰ পাছত ধুনীয়াকৈ মানে কাঠফুলাটো ওলাই যাব গম পালা এতিয়া প্ৰচেছটো মানে খেৰখিনি আনিব লাগিব খেৰখিনি আনি বইল কৰিলা বইল কৰি অলপ দেৰি ঠাণ্ডা হ'বলৈ দিলা তাত গুটিবোৰ সিঁচি দিলা তাপা পলিথিনত বান্ধি ওলোমাই দিলা ধুনীয়াকৈ মানে তিনদিনৰ পাছত ধুনীয়াকৈ ওলাই আহিব আৰু পানী এনেকৈ নেলাগে বাৰু দিব পাত চাত ওলোৱা পাছত দিব লাগিব বাৰু নাই নাই নালাগে একো মিহলাব এতিয়া বুজি পালা নহয় ঠিক আছে হ'ব দিয়া ৱেলকাম